অঁ হেল্ল'

কি কোৱা তাৰপিছত কি কোৱা হেল্থ কেম্প সম্পৰ্কত নেকি অঁ

অঁ কথাটোতো ঠিকেই আছে হেৰি তেনেহ'লে ডক্টৰ মাতিব লাগিল আমাৰ এই হেৰি পা পাব্লিক হেল্থ চেণ্টাৰৰ পৰা লোৱা যায় দেখোন ডক্টৰ অঁ অঁ অঁ অঁ মোৰ ছুপাৰিটেনডেণ্টজনৰ লগত চিনাকি আছে অঁ ডাক্টৰ অভিনাশ দত্ত অঁ অঁ অঁ অঁ ভাল হ'ব কাৰণ হেল্থৰ আৰু এই গম এই বেমাৰ চেমাৰ হৈয়ে আছে বহুতৰ

ভাইৰেল ভাইৰেল খুব বেছি হেৰি হৈ আছে আৰু বোধয় তেওঁলোকে ফলিক এচিডো হেৰি কৰিব নেকি প্ৰভাইড কৰিব ব্লাডৰ ব্লাডৰ তাৰমানে আৰু এখন স্কুলত হেৰি হেল্থ কেম্প কৰা দেখিছোঁ সালমাৰী স্কুলত অঁ অঁ যোগাযোগ মানে ফোন ফোন কৰিলেও হয় ফোন কৰিয়ে যাম আমি এতিয়া অ অলপ পিছত ফোন কৰিম ফোন ফোন কৰিলে কালি মানত যোৱা যাব অঁ অঁ অঁ তাকেই এৰেঞ্জ কৰিম আৰু বাকী গোটেই টিচাৰখিনিক ক'ব লাগিব বাকী অঁ হেড ছাৰ বোধয় হেৰি নেকি বি বিপুলদা নেকি ও লক্ষ্মণ দাস এই জধলা মানুহ এটা একেবাৰেই হ'ব একো নাই অঁ অঁ অঁ হ'ব নাই অলপ কিন্তু বুজাই ক'ব লাগিব তেওঁক অঁ হ'ব অঁ